মোৰ পৰিয়ালত কোনোবা এজন ব্য়ক্তিৰ যেনিবা অসুখ হৈছে তেওঁক আমি সদায় আমাৰ ডক্টৰে যি ধৰণে তেওঁক খোৱাবলৈ দিব সেই ৰুটিনখন মতেই আমি তেওঁক আমি খাদ্য খোৱাব লাগিব ধৰক এতিয়া পেটৰ অসুখ হৈ আছে তেওঁক আমি বা অপাৰেচন এটা হৈছে এনেধৰণৰ যিবিলাক বেমাৰ সেই বেমাৰবিলাকত আমাৰ সাধাৰণতে প্ৰথম ধৰক সিদ্ধ বস্তু খোৱাব লাগিব সিদ্ধ খোৱাবলৈ যাওঁতে আমি প্ৰথম ধৰক মগুৰ দালি অকণমান চাউল দি তাত অকণ অমিতা বা আলু অকণ দি তাত তিনি চাৰিটামান প্ৰেচাৰত হুইচেল দি সুন্দৰকৈ তাক ঘূলঘূলীয়া কৰিব লাগিব মানে পূৰা সিজিব লাগিব সেই খাদ্যটো আমি প্ৰথম আমি খোৱাব লাগিব ধৰক গৰম পানী খোৱাব লাগিব বেমাৰীজনক

বা বিস্কুট ধৰণৰ এনেকৈ কিছুমান বস্তু খুব সহজতে হজম হোৱা যাতে লিভাৰটোৱে কষ্ট নাপায় বা সোনকালে হজম হয় এনে ধৰণৰ বস্তু আমি সেই ৰোগীজনক খোৱাব লাগিব ৰোগীজনৰ বেমাৰটোৰ লগত যিখিনি বস্তু আমাক খোৱাবলৈ ক'ব ধৰক আমি কেতিয়াবা পায়সো খোৱাবলগীয়া হয় কিছুমান বেমাৰীক কেতিয়াবা পায়স বনাই খোৱাব লাগে বা পিঠাগুড়িৰে ধুনীয়াকৈ গাখীৰ অকণমান দি পেলাই সিজাই তাক লুঠুৰি টাইপত আমি সেই বেমাৰীজনক খোৱাব পাৰোঁ আকৌ আমি ভাতটো বনালোঁ ধৰক মগুৰ দালি ভাতটো বনাইছোঁ কিন্তু আমি ভাতটো ধৰক বেছি সিজাব লাগিব ধৰক আমি নৰ্মেল মানুহে যেনে ধৰণে আমি ভাতটো খাওঁ সেই ভাতটো খোৱালে সেই বেমাৰীজনক নহ'ব তেওঁক আমি বেছিকৈ সিজাব লাগিব কোমল কৰি পেলাই তেওঁক আমি টাইমে টাইমে খোৱাব লাগিব আকৌ ধৰক আমি গাখীৰ চাহটো খোৱালে নহ'ব সেই বেমাৰীজনক আমি পৰাপক্ষত ৰঙাচাহ অকণমান বনাই তেওঁক খোৱাব লাগিব আৰু যাতে বেমাৰীজনে সুস্থ সবল হ'বলৈ হ'লে আমি তেইক তেওঁক ঘনাই প্ৰতি ধৰক দিনটোত তিনি চাৰিবাৰ সিজোৱা যি খিচিৰি সেই খিচিৰিটো দুবাৰ তিনিবাৰকৈ অকণ অকণকৈ তেওঁক দিব লাগিব আকৌ ধৰক ভাতটো হ'লেও আমি মাছ মাংস খোৱাব না নাল নহ'ব মাছ মাংস খোৱালে ধৰক লিভাৰটোৱে কষ্ট পাব গতিকে আমি সদায় ৰোগীজনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক আমি দালি আলু বা অমিতা অকণ দি তেনেদৰেই তেওঁক প্ৰতিপালন কৰিব লাগিব আৰু ধৰক বিস্কুট জাতীয় বস্তু ধঅক খাস্তাটো খোৱালে নহ'ব খাস্তা অলপ টান গতিকে নহ'ব মেৰী বিস্কুট মেৰী বিস্কুটটো আমি বেমাৰীক খোৱাব পাৰোঁ মেৰী বিস্কুটটো সাধাৰণতে প্ৰত্যেকজন বেমাৰীকেই অপাৰেচন কৰি অনা পাছতেই প্ৰথম মেৰী বিস্কুট বা ৰঙাচাহ একাপ খোৱায় যাতে তেওঁ সেইটো হজম কৰিব পাৰিছেনে নাই সেইটো চাই লয় আৰু তাৰ পিছতহে যে ক'ব বা এওঁক অকণমান খিচিৰি খোৱাব পাৰিব খিচিৰিকণ তেতিয়া আমি ধুনীয়াকৈ বনাই তেওঁক খোৱাওঁ ঠিক সেইদৰে ঘৰত যদি ৰাখোঁ সেই বেমাৰীজন আমিও সেই ডক্টৰৰ পৰামৰ্শ মতেই তেওঁক আমি খাদ্যটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক খোৱাব লাগিব